মোৰ দাদা আৰু বা আছে মোৰ দাদা আৰু বাৰ সপোনবোৰ মোৰ লগত কিছু নিমিলে তেওঁ দাদা মোক সকলো ক্ষেত্ৰতেই সহায় কৰে বায়েও তেনেদৰে সকলো ক্ষেত্ৰতেই সহায় কৰে দাদাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ আৰু বা স্নাতক ডিগ্ৰী আৰু ঠিক তেনেদৰে মইও স্নাতক ডিগ্ৰী লাভ সম্পূৰ্ণ হৈছে বা দাদা বিয়া পাতি পতাৰ তিনিবছৰ হ'ল আৰু তেওঁৰ এগৰাকী কণমানি আছে আৰু বা বিয়াৰ কেইবাবছৰো হ'ল আৰু তেওঁৰ এগৰাকী এজন পুত্ৰ আছে দাদা আৰু বাৰ সৈতে আগতে যদিও ঘৰত বহু কাজিয়া কৰিছিলোঁ সৰু সুৰা কাজিয়া কৰিছিলোঁ তথাপিও আমাৰ মাজত মিলা প্ৰীতি

তেওঁলোকৰ লগত কটোৱা সময়বোৰ সঁচাই বহুত ভাল লগা আৰু সদায় যাতে এনেদৰেই বা আৰু দাদাৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকে তাৰে কামনা কৰিছোঁ